মই জীৱনত শিকা আটাইতকৈ গুৰুত্বপূৰ্ণ পাঠ বুলি ক'বলৈ গ'লে পোন প্ৰথমেতে মই ক'ব বিচাৰো মানুহক সহায় কৰিব লাগে মই মানুহক সহায় কৰি বৰ ভালপাওঁ আৰু মানুহক সহায় কৰিলে মই ভাবোঁ আজি যদি মই কোনোবা এজন মানুহক সহায় কৰোঁ বিপদত পৰা মানুহ এজনক কাইলৈ মোক তেখেতে নহ'লেও বেলেগ অন্য় এজন মানুহে যেতিয়া মই বিপদত পৰিম আহি সহায় কৰিব আৰু ভগৱানে তেখেতৰ ঠাইত বেলেগ কোনোবা হ'লেও পঠিয়াই মোক সহায় কৰি সেই ঠাইৰপৰা বিপদৰপৰা মোক উদ্ধাৰ কৰি আনিব বুলি মই বিশ্বাস কৰোঁ আৰু সেইমতে মই কৰি পাইছোঁ দুই নম্বৰতে মই ভাবোঁ খ কোনো মানুহকে কেতিয়াও দুৰ্বল বা সৰু বুলি ভাবি ইগ ইগ হেৰি কৰিব আঁতৰাই থ'ব নাপায় সকলোকে সমানে গুৰুত্ব দিব লাগে কোনে যেনে কোনে কেতিয়া সহায় কৰে বহুত সৰু মানুহে বা বহুতো দুৰ্বল মানুহে কেতিয়াবা হয়তো মই বিপদত পৰা সময়ত আহি পেলাই মোক সহায় কৰিছে বা মোক ৰাস্তা দেখোৱাইছে আৰু তিনি নম্বৰতে হৈছে মই ভাবোঁ মানুহ সমাজপ্ৰিয় জীৱ আৰু আমাৰ সেই সমাজত মিলি থাকিব লাগে সকলোৰে লগত ভালদৰে মিলাপ্ৰীতিৰে থাকিব লাগে আৰু মিলাপ্ৰীতিৰে থাকিলে বহুত ক্ষেত্ৰত আমি আগবাঢ়ি যাব পাৰোঁ